নমস্কাৰ মোৰ নাম কপিল ফুকন মোৰ বয়স ছাব্বিছ বছৰ মই ডিব্ৰুগড়ৰ বাসিন্দা প্ৰশ্নটো এনেধৰণে এনেকুৱা ধৰণৰ আমাৰ দেশত আইন ভংগ কৰিলে কি পৰিণতি হ'ব পাৰে আমি ভাৰতবৰ্ষত বাস কৰোঁ আৰু ভাৰতবৰ্ষৰ নাগৰিক হিচাপে মই খুব গৌৰৱেৰে কওঁ যে আমি পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশখনত বাস কৰোঁ ইয়াৰ লগে লগে আমাৰ ওচৰত পৃথিৱীৰ ভিতৰতেই সকলোতকৈ বৃহৎ সংবিধানখন আমাৰ দেশতেই আছে যিখন সংবিধানত সকলো আইন সকলো সকলোৰে অধিকাৰ আৰু সকলোৰে দায়িত্বৰ কথা লিখা আছে আৰু ইয়াৰ লগতে আইনসমূহ ভংগৰ ফলত হ'বপৰা শাস্তিসমূহৰ বিষয়েও সেই সংবিধানখনতে সন্নিবিষ্ট কৰি থোৱা আছে আইন হাতত তুলি লোৱাটো কোনো নাগৰিকৰে কাম্য নহয় আৰু সকলো যিকোনো পৰিস্থিতিত আইন হাতত তুলি আইনৰ সাধাৰণ নাগৰিকে নিজেই বিচাৰ দিয়াটো কাৰো দায়িত্বও নহয় আৰু সেয়া কাৰো ওচৰত অধিকাৰো নাই আইনী মেৰপাছত সোমাবলৈ ন্যায়ালয় আছে ন্যায়ালয়ত থকা বিচাৰকে কোনো ব্যক্তিক কোনো শাস্তিৰ কোনো ভুল কৰ্মৰ বাবে আইন উলংঘা কৰাৰ বাবে শাস্তি দিব পাৰে ইয়াৰ লগে লগে কিছুমান শাস্তি খুব খন্তেকীয়া আৰু কিছুমান শাস্তি এক ভয়াৱহ পৰিণতিৰ ফালেও গতি কৰে ভাৰতীয় আইনখন অন্ধ আৰু আইনৰ দৃষ্টিত সকলো ধনী দুখীয়া ধৰ্মৰ নিৰ্বিশেষে সকলো মানুহ সমান আইনে কাকো লিংগৰ আধাৰত টকা পইচাৰ আধাৰত ধৰ্মৰ আধাৰত বৰ্ণৰ আধাৰত বিবেচনা নকৰে বিচাৰকে যি আইন ভংগ কৰিলে শাস্তি দিয়ে সেয়াই শেষ শাস্তিসমূহো কিছুমান শাস্তি এনেকুৱা ধৰণৰ যদি এগৰাকী এখন জিলা ন্যায়ালয়ত এটা নিৰ্দিষ্ট গোচৰৰ বিৰুদ্ধে শাস্তিৰ দোষীৰ বিৰুদ্ধে শাস্তি প্ৰদান কৰে আমাৰ সংবিধানে সেই সুযোগ আমাৰ হাতত দিছে যে আমি উক্ত শাস্তিটো উচ্চ ন্যায়ালয়লৈ অৰ্থাৎ এখন ৰাজ্যৰ উচ্চ ন্যায়ালয়লৈ সেই বিবেচনা বিচাৰটো পঠিয়াব পাৰোঁ তাতো যদি দোষীৰ বিৰুদ্ধে দোষীক শাস্তি প্ৰদান কৰে তেন্তে সেই গোচৰটো আমি উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰিব পাৰোঁ কিন্তু যদি উচ্চতম ন্যায়ালয়ো উক্ত বিষয়টোত দোষিজনকে দোষী সাব্যস্ত কৰে তেন্তে তেখেতে শাস্তি পাবই শস্তিৰো বহু ভাগ আছে যেনে বহুত শাস্তি টকা পইচাৰ দিওঁ যিবোৰ শাস্তিত খুব গুৰুতৰ শাস্তি যেন নহয় সৰু সুৰা নিয়ম উলংঘা যি প্ৰত্যেকজন নাগৰিকে হয়তো দৈনন্দিন জীৱনত জ্ঞাতে বা অজ্ঞাতে কৰি আহে তেনেকুৱা শাস্তিসমূহৰ বাবে শাস্তি খুব কম আৰু এটা নিৰ্দিষ্ট পৰিমাণৰ জৰিমণা প্ৰদান কৰি উক্ত শাস্তিৰ পৰা মুক্ত হ'ব পাৰে কিন্তু এনেকুৱা বহুত অপৰাধ আমাৰ নাগৰিকে কৰি আহিছে যিবোৰে যাৰ ফলত বিচাৰকে মৃত্যুদণ্ডৰ দৰে অতি শাস্তিও প্ৰদান কৰে যাৰ হয়তো সেই শাস্তিৰ পৰিমাণ যথেষ্ট কম আৰু যথেষ্ট কম হোৱাটোৱে আমাৰ দেশৰ কাৰণে ভাল যিহেতু আমাৰ দেশখন খুব অপৰাধ প্ৰৱণতাৰ চিকাৰ হৈ আহিছে তাৰ ফলস্বৰূপে শাস্তিসমূহো হয়তো বৃদ্ধি পাই আহিছে ইয়াৰ লগে লগে বহু কিছুমান অপৰাধী হয়তো মিছা অপবাদতো অপৰাধী আখ্যা দিয়া হয় সেই দোষীজনে সেই ব্যক্তিজনে উক্ত বিচাৰটো পুনৰ কৰিবলৈয়ো ন্যায়ালয়ত আবেদন আগবঢ়াব পাৰে আমাৰ দেশৰ আইনখন যিহেতু সকলোৰে বাবে সমান গতিকে আইনৰ দৃষ্টিত যদি কোনোবা ধনী মানুহেও আইন উলংঘা কৰে সেয়ক সেইসমূহকো ন্যায়ালয়ে শাস্তি দিবলৈ কুণ্ঠাবোধ নকৰে